হেল্ল' দাদা মই মাজুলী বনগাঁৱৰ পৰা কৈছিলোঁ এইটো পেন কাৰ্ডৰ অফিচ হয়নে মই মানে এজন ছাত্ৰ হয় মই যোৰহাটত পঢ়ি আছোঁ যোৰহাটত পঢ়ি আছোঁ মানে মোৰ ঘৰ মাজুলীত মই পেন কাৰ্ডৰ বাবে ছেপ্তেম্বৰ পাঁচ তাৰিখে এপ্লাই কৰিছিলোঁ যিহেতু মোক ছাত্ৰ হয় মোৰ পেন কাৰ্ডখন প্ৰয়োজন হৈ থাকে এতিয়া আমাৰ স্কুলত বা পি টিৰ বাবে মোক পেন কাৰ্ডখন লাগিছিলে মানে সেইবাবে মোৰ পেন কাৰ্ডখন সেইবাবে মোক মানে পেন কাৰ্ডখন অতিকৈ প্ৰয়োজন হৈছে আৰু আপুনি অনুগ্ৰহ কৰি মোক পেন কাৰ্ডৰ স্থিতিৰ বিষয়ে অলপ ক'ব পাৰিব নেকি মানে মোৰ যোৰহাটৰ পৰা যিহেতু মাজুলীলৈ যাবলৈ অলপ অসুবিধা হয় আৰু আপোনালোকৰ অফিচটো গড়মূৰত অৱস্থিত যিহেতু সেইবাবে মোৰ অলপ দূৰো হয় আৰু স্কুলটো স্কুলটো মিছ কৰি যাবও নোৱাৰি ন সেইবাবে আপোনাৰ নাম্বাৰটো মই লগৰ এজনৰ পৰা লৈছিলোঁ মানে অফিচৰ নাম্বাৰটো সেইবাবে মোক আবেদনখনৰ স্থিতিৰ বিষয়ে অলপ কওকচোন অনুগ্ৰহ কৰি বেয়া নেপায় যদি আপুনি কামটো মোক অতি সোনকালে কৰি দিব লাগিব দেই দাদা দেই আপুনি আপুনি মোৰ কথাটো অলপ এবাৰ ভাবিচাওক মই মানে বিটিটো পালেহে অলপ আৰু পঢ়াত কিবা সা সুবিধা হ'ব আৰু যিহেতু মানে দেউতাতো দিন হাজিৰা কৰে বা এনেকে ইমান কামো নাই পায় দেউতাৰ গা বা গা ইমান ভালদৰে নাথাকে যিটো তাক সদায় কামতো যাব নোৱাৰে সেইবাবে মোৰ অলপ বহাত প্ৰব্লেমো হৈছে যিহেতু খৰচ পাতি ইমান দিব নোৱাৰে সেইবাবে মই যদি বিটিখন পাওঁ তেতিয়াহে মোৰ অলপ পঢ়াত আৰু কিবা সহায় অলপ হ'ব আৰু আপুনি যদি সেইকণ সহায় কৰি দিয়ে মই বহুত ধন্য বুলি ভাবিম আৰু যদি মোক অতি সোনকালে পেন কাৰ্ডখন গোটাই দিব পাৰে আৰু মোৰ স্বীকৃতি নাম্বাৰৰ জন্ম তাৰিখটো লৈ লওকচোন মোৰ স্বীকৃতি নাম্বাৰটো হৈছে এক দুই তিনি চাৰি পাঁচ ছয় সাত আৰু জন্ম তাৰিখটো হৈছে দুহেজাৰ দুই চনৰ ডিচেম্বৰ মাহৰ পাঁচ তাৰিখ অনুগ্রহ কৰি মোক অতি সোনকালে পেন কাৰ্ডখন গোটাই দিয়ে যেন আৰু